হয় আমাৰ গাঁৱে ভূঞে গ্ৰাম্যাঞ্চলত প্ৰায়ে লোকনৃত্যৰ চৰ্চা হয় সাধাৰণতে ই সাংস্কৃতিক উদযাপন উৎসৱ বিয়া বা সামাজিক সমাৱেশৰ অংশ অঞ্চল অনুসৰি নৃত্যৰ শৈলী বেলেগ বেলেগ হ'ব পাৰে প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব পৰম্পৰা আৰু খোজ থাকে লোকনৃত্য সাধাৰণতে গোটত প্ৰায়ে বৃত্ত বা ৰেখাত সমন্বিত গতিবিধিৰ সৈতে পৰিৱেশন কৰা হয় যিবোৰ সম্প্ৰদায়ে অংশগ্ৰহণ কৰাটো সহজ স্থানীয় পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে এই পদক্ষেপবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি থাকে আৰু মানুহে প্ৰায় প পৰিয়ালৰ সদস্য ওচৰ চুবুৰীয়া বা সম্প্ৰদায়ৰ নেতাৰ পৰা শিকে কিছুমান অঞ্চলত লোকনৃত্য শিকোৱা বা আনুষ্ঠানিক বা অনানুষ্ঠানিক কৰ্মশালাৰ আয়োজন কৰা হ'ব পাৰে এইবোৰ কমিউনিটি চেণ্টাৰ স্থানীয় হল বা সাংস্কৃতিক উৎসৱত হ'ব পাৰে কিছুমান গাঁও বা চহৰত নৃত্য প্ৰশিক প্ৰশিক্ষক বা লোকনৃত্যৰ দল থাকিব পাৰে যিয়ে নিয়মীয়া অনুশীলনৰ আয়োজন কৰে এই কৰ্মশালাসমূহৰ লক্ষ্য হৈছে পৰম্পৰাগত নৃত্যসমূহ সংৰক্ষণ কৰাৰ লগতে নৱপ্ৰজন্মকো অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা লোকনৃত্যৰ প্ৰশিক্ষণ স্থানীয় লোকনৃত্যৰ মাষ্টাৰ সম্প্ৰদায়ৰ নেতা বা অভিজ্ঞ নৃত্যশিল্পীয়ে দিব পাৰে প্ৰায়ে সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠসকলে পৰম্পৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰে কিয়নো তেওঁলোকৰ নৃত্য আৰু ইয়াৰ সাংস্কৃতিক তাৎপৰ্য বিষয়ে গভীৰ জ্ঞান থাকে ইয়াৰ উপৰিও কিছুমান অঞ্চলত প্ৰশিক্ষিত প্ৰশিক্ষক থাকিব পাৰে যিসকলে এই পৰম্পৰাগত নৃত্যৰ ধৰণসমূহ সংৰক্ষণ আৰু শিকোৱাৰ বিশেষজ্ঞ সামগ্ৰিকভাৱে বহু গ্ৰাম্য অঞ্চলত সাংস্কৃতিক পৰিচয় বজাই ৰখা আৰু সম্প্ৰদায়ৰ ঐক্য গঢ়ি তোলাত লোকনৃত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বহু গাঁও আৰু অঞ্চলত লোকনৃত্য স্থানীয় সংস্কৃতি ইতিহাস আৰু সমাজৰ সৈতে গভীৰভাৱে জড়িত আৰু এক লালন পালন কৰা পৰম্পৰা লোকনৃত্যৰ অনুশীলনৰ অঞ্চল অনুসৰি ভিন্ন হয় কিন্তু সাধাৰণতে ইয়াত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা পৰিৱেশতে জড়িত হৈ থাকে য'ত মানুহে একত্ৰিত হৈ আনন্দ আন্দোলন আৰু সংগীতৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে